মই এজন সাধাৰণ খেতিয়ক কৃষিজীৱি কৃষিকে মুখ্য কেন্দ্ৰ কৰি আমি জীৱন নিৰ্বাহ কৰি থাকোঁ আৰু দিনৰ প্ৰায় সৰহ সংখ্যক সময় পথাৰতে কটাবলগীয়া হয় তাৰ মাজে মাজে কিছু জিৰণিও ল'বলগীয়া হয় ৰাতিপুৱা আমি গৰুৰে হাল বাওঁ তাৰ পাছতে গৰু এৰাল দিওঁ এৰাল দি আহি গা পা ধুই ভাত পানী খাই খন্তেক জিৰণি লওঁ তাৰ পাছতে খোৱা বোৱা কৰি আকৌ পথাৰলৈ যাওঁ তাত আমি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰোঁ ধান মাহ সৰিয়হ তিল আদিকে ধৰি বহুত খেতি আমি কৰি খাবলগীয়া হয় দে কয় যে খেতিয়কে বাৰ মাহত তেৰটা খেতি খেতিৰ অন্ত নাই আমি খেতি কৰিয়েই গোটেই জীৱনটো পাৰ কৰিছোঁ আৰু ল'ৰা ছোৱালী পোহপাল দিছোঁ ডাঙৰ দীঘল কৰিছোঁ স্কুলত পঢ়ুৱাইছোঁ আৰু ল'ৰা ছোৱালীক পঢ়া শুনাৰ খৰচ বিয়া বাৰু খৰচ এই খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি সংসাৰ তৰিছোঁ বুলি ক'ব লাগিব মই আচলতে খেতিৰ ওপৰতে কাম কৰিয়েই গোটেই ঘৰটো পোহপাল দিয়াৰ উপৰিও ল'ৰা ছোৱালী দুটা কলেজত পঢ়াইছোঁ আৰু ছোৱালীও বিয়া দিছোঁ ল'ৰালও এতিয়া বিয়া পাতি বোৱাৰী আনিলোঁ এতিয়া এটা সুখৰ পৰিয়াল বুলিয়েই ক'ব লাগিব তাৰ ভিতৰতে এই ছোৱালীজনী এতিয়া লোকৰ ঘৰলৈ দিলোঁ আৰু ল'ৰা দুটা ল'ৰা এটা ছোৱালী ল'ৰা এটা ছোৱালী এজনী আৰু পোলৈও ছোৱালী আনিলোঁ তাৰো এতিয়া এটা চাৰিবছৰীয়া সন্তান জন্ম হ'ল স্কুলত দিব পৰা হৈছে স্বাস্থ্য ক্ষেত্ৰতনো এতিয়া অলপ দুৰ্বলেই হৈছোঁ বুলি ক'ব লাগিব কাৰণ গোটেই জীৱনটো খেতি কৰি কৰিয়েই দিন পাৰ কৰিলোঁ আৰু এতিয়া মাজে মাজে কৃষিৰ উপৰিও সমাজৰ দুই এটা ৰাজহুৱা কামত যাবলগীয়া হয় আমি এই খেতিৰ যোগেদি সম্পূৰ্ণ ঘৰ পৰিচালনা কৰি এতিয়া এই বৃদ্ধ অৱস্থাই পাইছোঁ বুলি ক'ব লাগিব খেতিৰ পৰা লাভ লাভ মানে যথেষ্ট লাভ হয় আমি খেতিৰ যোগেদি মানে আজিকালি ধৰক সাৰ পানী এইবোৰ ঘৰুৱাভাৱে যিবিলাক আমাৰ আমি গৰু পুহিছোঁ গৰু গোৱৰৰ পৰা পচন সাৰ উৎপাদন কৰিছোঁ গৰু গাখীৰ খাইছোঁ আৰু এই আৰু তাৰ পৰা দুই এক লিটাৰ বেচিও আমি আৰ্থিকভাৱে টনকিয়াল হৈছোঁ আৰু মতা গৰুৰে আমি হাল বাইছোঁ হাল বোৱাৰ উপৰিও আমি তাক ব্যৱসায় হিচাপে ডাঙৰ হাল গৰু অলপ বয়স হোৱাৰ পাছত আমি বিক্ৰী কৰি দিওঁ বিক্ৰী কৰাৰ পাছত আমি তেনেকেও লাভ হৈছোঁ আকৌ এহাল লওঁ সেইহাল আকৌ ডাঙৰ দীঘল কৰি তেনেকৈ মোৰ জীৱনত কেইবাহাল গৰু তেনেকৈ ডাঙৰ কৰি যথেষ্ট লাভৱান হৈছোঁ মই বিশেষকৈ কাম কৰাৰ ভিতৰত মোৰ চাহ বাগান আছে ইয়াৰ পৰাও যথেষ্ট লাভ হৈছোঁ প্ৰায় পথাৰত চাহপাতৰ বাগানতে প্ৰায় দিনটো কটাওঁ বুলিয়েই ধৰক চাহ বাগানৰ যোগেদিও এতিয়া যথেষ্ট লাভৱান হৈছোঁ প্ৰায় ছবিঘামান বাগান আছে এই বাগানৰ পৰা গোটেই পৰিয়ালটো পোহপাল দিব পৰা হৈছে আৰু আৰু আনকো ধৰক দুই চাৰিটা মানুহ বাগানত খটাইছোঁ